হয় বলীউড আৰু টলীউডে ভাৰতৰ সকলো ঠাইতে ফেশ্বনৰ প্ৰভাৱ পেলাইছে আৰু ময়ো তেওঁলোকৰ পোছাক দেখি পেলাই খুব ভাল পাওঁ তেওঁলোকৰ পিন্ধা তেওঁলোকৰ ষ্টাইল তেওঁলোকৰ ডিজাইন সকলোখিনি মই ভাল পাওঁ তেওঁলোকৰ ভাল লগা কিছুমান চৰিত্ৰ চলমান খানৰ চৰিত্ৰবোৰ ভাল লাগে শ্বাহৰূখ খানৰ চৰিত্ৰবোৰ ভাল লাগে আৰু মই তেওঁলোকৰ চিনেমাৰ পৰা তেওঁলোকৰ পোছাক পিন্ধিবলৈ বা ট্ৰাই কৰিবলৈ সদায় চেষ্টা কৰোঁ ভাল লাগে